আজি কমেও আপোনাৰ যি আছিলে আমাৰ পৃথিৱীখন বা পৃথিৱীৰ গোটেই দেশবোৰৰ অৱস্থা যেনেকুৱা আছিলে বা আমাৰ ইণ্ডিয়াৰ অৱস্থা যেনেকুৱা আছিলে আজিৰ দিনত দুহেজাৰ তেইছ চনৰ দিনত ইমানেই সলনি হৈছে গোটেইখন মানে ভাবিব নোৱাৰা সলনি হৈছে এতিয়া যিকোনো ধৰণৰ বস্তু কিছুমান হৈছে কল কাৰখানাৰ পৰা আদি কৰি যিকোনো উদ্যোগ এইবিলাকৰ ক্ষেত্ৰত আগবাঢ়িছে তাৰপিছত আগত যিবিলাক আমাৰ এঘণ্টা দুঘণ্টা এদিন দুদিন লাগি গৈছিলে যিবিলাক কাম আজি হয়তো আপোনাৰ এক মিনিটতে সেইবোৰ কাম হৈ গৈছে বহুত আচৰিত ধৰণে কিছুমান বস্তু সলনি হৈছে আৰু এটা নতুনকৈ ওলাইছে কি আমাৰ এ আই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এইটো বহুত ভয়ানক বস্তু হ'বলৈ গৈ আছে যদি তাক মানুহে ভাল কামত ব্যৱহাৰ কৰে তেতিয়াহ'লেতো কোনো প্ৰব্লেম নাই কোনো অসুবিধা নাই কিন্তু যদি মানুহক সি নিয়ন্ত্ৰণ কৰিবলৈ লয় তেতিয়াহ'লে ই বহুত পৃথিৱীৰ বাবে বহুত ভয়ানক হৈ পৰিব কাৰণ ই এনেকুৱা এটা বস্তু ই সদায় মানুহক এক্সেচ কৰি ৰাখে অনবৰত মানুহৰ মানে মনটো মানে কণট্ৰল মানুহৰ মনটো নিয়ন্ত্ৰণ কৰি ৰাখে গতিকে এনেকুৱা লাগিছে আৰু এ দহ বছৰমানৰ পাছত আমাৰ পৃথিৱীখনত মানে ৰবট সদৃশ কিছুমান বস্তু আহি পৰিব যন্ত্ৰ আহি পৰিব মানে এলিয়েন কিছুমান আহি পৰিব যিবোৰৰ দ্বাৰা আমাৰ মানুহৰ লগত হয়তো কাজিয়া হ'ব পাৰে এনেকুৱা টাইপ এনেকুৱা নিচিনা হ'বলৈ গৈ আছে আমাৰ পৃথিৱীখন আজি চাওক এ মাজতে আজি কমেও দহ বছৰমান আগৰ কথা আমাৰ কি ওলাইছিলে এ ডিভিডি ওলাইছিলে ডিভিডি চিডি য'ত আমাৰ কেচেট এখন ভৰাই দিয়া হয় আৰু সেই কেচেটখন ভৰাই দি আমি এ কিছুমান ফ্লিম মোভি এইবিলাক মানে চাব পাৰোঁ কিন্তু সেই বস্তুবোৰ কমেও মানে আপোনাৰ পাঁচ বছৰমানহে চলিলে লগতে নাইকিয়া হৈ গ'ল লগতে এতিয়া কি ওলাই গ'ল সব ইণ্টাৰনেটৰ দিন আহি গ'ল আজি এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে আজি হয়তো ডিভিডি কি আজিকালি ল'ৰা ছোৱালীবিলাকে ডিভিডি কি আনকি সেইটোও চিনি নেপাই যে ডিভিডি কি বস্তু মানে ডিভিডি বস্তুটো উদয় হৈছিলেহে উদয় হোৱাৰ লগতে আপোনাৰ হেৰি হৈ গ'লগৈ মানে অস্ত হৈ গ'ল এনেকুৱা টাইপ বস্তু গতিকে ইমান মানে তাৎক্ষণিকভাৱে পৃথিৱীখন বিকশিত হৈছে পৃথিৱীৰ টেকন'লজি বিকশিত হৈছে মানে ভাবিব নোৱাৰোঁ মানে কেনেকুৱা কিন্তু তথাপিও বহুতৰ মানুহৰ মানসিক বস্তুটো মানে ভিত্তি হোৱা নাই বুলি মই ভাবোঁ এতিয়াও গাঁৱে ভূঞে কিছুমান অন্ধবিশ্বাস চলি আছে বা এতিয়াও কিছুমানে ভাৱে বিন্দাচ জীৱন কি আৰু খাই বৈ দুদিনীয়া জীৱন খাই বৈ জীয়াব লাগে কিন্তু সেইবাবে মই ভাবোঁ মানে পঢ়াৰ ক্ষেত্ৰত এতিয়াও কিছুমান উন্নত হোৱা নাই কিছুমান এতিয়াও সেয়া দুই তিনিজনী বিয়া পাতি কৰি এতিয়াও তেনেকৈ সংসাৰ কৰি থকা মানুহ আছে এতিয়াও বিজ্ঞানসন্মতভাৱে এতিয়াও আগবাঢ়ি থকা নাই গতিকে টেকন'লজিৰ ক্ষেত্ৰততো পৃথিৱীখন আগবাঢ়িছে কিন্তু মানসিক হিচাপে মানুহৰ মনবোৰ এতিয়ালৈকে বিকশিত হোৱা নাই বুলি মই ভাবোঁ বহুত বহুত কম সংখ্যক মানে বিকশিত হৈছে আৰু চাওক আগতে য'ত আমাৰ নিউটনে এটা টাইমত উলিয়াইছিলে কি আমাৰ পৃথিৱীখন মানে মধ্যাকৰ্ষণ বল আছিলে এইবিলাক উলিয়াইছিলে কিন্তু আজি চাওক আজি আপোনাৰ মংগল গ্ৰহতো আজি মানুহে গৈ পেলাই নিজৰ পতাকা উত্তোলন কৰি আহিছে চন্দ্ৰটো গৈ আহিছে গতিকে ভাবি চাওক পৃথিৱীখন কিমান তাৎক্ষণিকভাৱে বিকশিত হৈ আহিছে